ভালেই ভালেই তোমাৰ আছা মোৰ ঘৰত ভালেই বাৰু মা দেউতা ভালনে তোমাৰ অঁ ভালেই ভালেই মা আৰু দেউতাও ঠিকে আছে দেউতা ৰিটায়াৰ নাই হোৱা মাহে ৰিটায়াৰ হ'ল মা ৰিটায়াৰ হ'ল খবৰটো শুনিছিলোঁ মানুহৰ মুখত লগৰ এটাৰ মুখত কেতিয়াকৈ পাতিছে খালি ডেটটো গম নাপাও তুমি গম পোৱানি আঠ আৰু ন তাৰিখ নহ্ এনেই লগৰবোৰৰ খা খবৰ পোৱানি তুমি ৰাজীৱ হয় হয় হয় হয় এনেই ছাৰহঁত আছে নাই আকৌ পুৰণা ছাৰহঁত আমি পঢ়োৱা আমাক পঢ়োৱা প্ৰিঞ্চিপাল ছাৰ ৰিটায়াৰ হল নহ্ এতিয়া প্ৰিঞ্চিপাল কোন আছে বাৰু গম পোৱানি ভাগৱতী ছাৰ নহ্ তাকে লগৰবোৰৰ লগত অকণমান টাচ কৰি পেলাই কোন কোন যাব কোন কোন নাযায় খবৰটো ল'ব লাগিব খবৰ দিয়া হৈছে নহ্ হয় হয় হয় হয় মই যিমান পাৰোঁ মই কৈ দিম বাৰু যাক যাৰ নম্বৰ আছে মোৰগুৰিত হয় হয় হয় হয় হয় হয় ভাল হ ভালেই হ'ব

হয় হয় হয় হয় হয় হয় অঁ হয় অঁ হয় হয়

হয় হয়

সেইটো হয় তুমি ঠিকে কৈছে ঠিকেই কৈছা ক'ত লগ পালে সবকে ফোন কৰি পেলাই ডেট এটা ফিক্স কৰি পেলাই লগ হওঁ হয় ফোনা ফোনি কৰি ল'লে ভাল হ'ব সবৰে লগত ফোনা ফোনি কৰি যোগাযোগটো ফোনতে হ'ব কৰিব লাগিব হয় হয় হয় হয় হয় হয়

খবৰ ল'ব কৈছিল নহ্

কৈছিল নহ্

হয় ঠিকে ভালো লাগিব লগৰবোৰ লগ পাম সব হয় হয় হয় হয় হয় এতিয়া যোৱাটো মা দেউতা ঠিকে ঠিকে ঠিকে ঠিকে এনেই যোৱাটো কিহত হ'ব অঁ সব যাব পৰাকৈ গোটেই হয় গোটেইকেইজন যাব পৰাকৈ হয় হয় লগত গৈয়ো ভাল লাগিব হয় হয় হয়

ঠিক আছে ঠিক আছে হ'ব দিয়া